মই যোৱাকালি আমাৰ তিনিআলিৰে পৰা হেডফোন এডাল লৈছিলোঁ দাদাজন চিনাকী কাৰণে ধৰক হেডফোন ডালৰ দামো খুব কম ল'লে মোৰ পৰা দুশ টকা এটা লৈছিলে ব্লোটুথ হেডফোন হয় হয় হেডফোনডাল মই ইউজ কৰি খুবেই সুখী অনুভৱ কৰিছোঁ হেডফোনডালৰ ছাউণ্ড কুৱালিটিয়ে হওক বেটেৰী বেক আপেই হওক খুব ধুনীয়া হয় আৰু যদি কোনোবাই ল'ব বিচাৰে মই তেতিয়া ক'ম যে আমুক দোকানত যা কম দামতে আৰু বহুত ভাল বেছ থকা এডাল হেডফোন পাবি